আমাৰ এই অঞ্চলত খেতি সুৰক্ষা হিচাপত আমাৰ ধান খেতি কৰিলে আমি গৰু ছাগলী গৰু ছাগলীবিলাক আমি দৰখত ৰাখোঁ নহ'লে গৰু ছাগলীয়ে অনিষ্ট কৰে তাৰপিছত আমাৰ এই অঞ্চলতেই কিছু জেগাত হাতীও উপদ্ৰৱ চলায় খেতি আমি হাতীও ৰখিব লগা হয় হাতীয়ে ধান খেতি একদম অনিষ্ট কৰি মানে আমাৰ ধান নষ্ট কৰি দিয়ে আমি এইবিলাক আমি এনেকৈ ৰখি মেলি ৰাইজে লগ হৈ আমি জুই জ্বলাই কিবা হাতীবিলাক আমি ধানৰপৰা খেদি দিওঁ আমাৰ যেতিয়া ধান চপোৱাৰ সময় হয় সেইসময়ত আমাৰ ধানৰ ধানৰ ধান খেতিৰ ওচৰত যদি ওখ অকণমান ঠাই থাকে তাত আমাৰ এন্দুৰে বাহ লয় এন্দুৰে ধান কাটে আমি সেইবিলাকৰ কাৰণে ব্যৱস্থা লওঁ এন্দুৰ সচৰাচৰ এন্দুৰ ধৰিব ধৰিব এজাক চৰাই আছে চৰাই চৰাই এন্দুৰ ধৰে আমি তাত ধানৰ মাজত আমি বাঁহৰ বাঁহৰ খুটি পুতি তাত আমি কিবা মৰা বস্তু মৰা পঁচা কিবা মানে বেং বা কিবা এনেকুৱা বস্তু দি থৈ দিওঁ সেই সেই তাত সেইবিলাক খাব অহা চৰাইয়ে আকৌ এন্দুৰো ধৰি লৈ যায় এনেকৈ আমাৰ ধান খেতিতো বাছি যায় আৰু আমাৰ এতিয়া সচৰাচৰ আমাৰ যিবিলাক উপ শস্য চব্জি খেতি কৰোঁ সেইবিলাক খেতিত আমাৰ বান্দৰে আক্ৰমণ কৰে বান্দৰ যথেষ্ট বেছি আছে তাকো আমি ৰখিব লগা হয় এইবিলাক খেদি মেলি এনেকৈ আমি শাক চব্জিবিলাক খেতি কৰি খাওঁ আমাৰ সৰু সুৰা চৰাই চিৰিকটি বা ছাগলী এইবিলাকৰ কাৰণে আমি কিছুমান খেতিত আমি নেট দিওঁ নেট নেট চা খেতিৰ চৌহদত নেট দিলে আমাৰ খেতিত সচৰাচৰ আমাৰ জীৱ জন্তু সৰু সুৰাবিলাক সোমাব নোৱাৰে ছাগলী বা কিবাকিবি চৰাই এনেকৈ নোসোমায় এইবিলাক আমি নেটেৰে আমি সংৰক্ষণ কৰি ৰাখোঁ এনেকৈ আমি নেট দি খেতিটো আমি খেতি কৰা হয়